অঁ মই সাঁতুৰিবলৈ গৈছিলোঁ তেতিয়া পানী বাঢ়ি গৈছিলে নদীত মই উটি গৈছিলোঁ লগৰ ছোৱালীৰ লগত গৈছিলোঁ নদীত উটি গৈছিলোঁ তাৰপৰা গছৰ মানে গছৰ শিপা এটা আছিলে শিপাটো ধৰিহে বাচিলোঁ মই আৰু তাৰপৰা এবাৰ নহয় দুবাৰ মান মই সাঁতুৰিবলৈ গৈছিলোঁ তেতিয়া উটি গৈছিলোঁ পানী বাঢ়ি গৈছিলে সেইকাৰণে উটি গ'লোঁ তাৰপৰা আৰু মানে তেতিয়া লগৰ ল'ৰাই এটা টানি উঠাইছিলে মোক আৰু তাৰপিছত আৰু এবাৰ মানে মই লগৰ ছোৱালীৰ লগত গৈছিলোঁ তেতিয়াও উটি গৈছিলোঁ এতিয়া মানে গছৰ মানে গছৰ শিপাটো ধৰিহে ৰখি থাকিলোঁ আৰু কি বুলি কয় তেতিয়া সেই পানী বেছিকৈ বাঢ়ি গ'ল ময়ো গম নাপালোঁ পানী খালোঁ পানী খাই মানে ক'ব নোৱাৰা হ'লোঁগে তাৰপৰা লগৰ ল'ৰাটোৱে পানী উঠাই বচাইছিলে সেইকাৰণে মানে হেৰি হ'লেও আৰু আৰু তেতিয়া মোৰ অকমান ভয় ভয় ভাৱ এটা আহিছিলে হ'লেও মই মানে নদীলৈ যাবলৈ নেৰিলোঁ সাঁতুৰিব কেতিয়াও এৰা নাই মানে মই সাঁতুুৰিয়েই থাকোঁ মানে সাঁতুৰি মই ভালেই পাওঁ আৰু কি বুলি কয় ভয় মানে নকৰোঁ যেতিয়া পানী বাঢ়ি গৈছিলে তেতিয়াহে মই ভয় কৰিছিলোঁ তেতিয়া মই গছত শিপাটো ধৰিহে ৰখিলোঁ আৰু দ্বিতীয়বা মই সেই সাঁতুৰিবলৈ গৈছিলোঁ তেতিয়াহে সেই পানী বাঢ়ি গৈছিলে তেতিয়া পানীও খালোঁ মই তেতিয়া লগৰ ল'ৰাইহে মোক বচালে আৰু আৰু তাৰপিছত আৰু এইটো কি আৰু কিছুমান পিছত সেই পানীও মানে উটি উটি যাবলৈ লৈছিলোঁ তেতিয়া সেই গছৰ মানে শিপা আছিলে শিপাটোতে ধৰি মই ৰখিলোঁ আৰু